পৰ্যটনৰ পৰা প্ৰশাসন আৰু স্থানীয় লোকৰ বহুতো লাভ বা সা সুবিধা হয় প্ৰশাসনৰ প্ৰশাসনত আচলতে আমাৰ পৰ্যটনস্থলীবোৰ যিমানেই উন্নত হয় বা

কিনি লৈ যাব বিচাৰে ত' তাৰ বাবে আমাৰ থলুৱা লোকসকলৰ এটা